অ মুনমুনিবা হয়নে অ' ম মই এয়া পাৰিজাতে ক'লোঁ

অ অ অ অ অ অ পইচা দিব আকৌ বোলে লোনো দিব অ অ ল'বই লাগে আমি হেৰি কৰোঁ দহজনীমান আমি গোটাই লওঁ তাৰপিছতে আমি আছে ন'

অ তেতিয়াহ'লে এইফালেও আৰু পাঁচগৰাকীমান বিচাৰি মেলি ও তেতিয়াহ'লে আমি তেতিয়াহ'লে সোনকালে এইটো কৰাই ভাল আৰু গোট এটা তাৰপিছত আমি মানে প্ৰথমতে পইচা পাতি তোলোঁ আৰু এশ টকামানকৈ একাউণ্টটো খুলিব লাগিব নহয় অ তাৰপিছতে আমি এটা কাম কৰিম আমি আকৌ আঁচনিও দেখুৱাব লাগিব বোলে গতিকে আমি ছাগলী তাগলী পোহা এনেকৈ আঁচনি এখনকে দেখুৱাই মেলি আৰু অ সেইটোও বেয়া নহয় আকৌ আছে আৰু হালধি আজিকালি বহুত দাম অ গতিকে আমি প্ৰথমতে গ্ৰুপটো গঠন কৰি পেলাই একাউণ্টটো খুলি হেৰি সেইটো কামত আমি আগবাঢ়ো বুলি ভাবিছোঁ অ এতিয়া মানে মানুহ বাকীবিলাকক কোৱা শুনিছোঁ দহ হেজাৰমানকৈ পইচাও দিছে বোলে সেইটো কাৰণে মই বোলো তোমাৰ লগতে আলোচনা কৰি লওঁ আৰু সেইবুলিয়ে তোমালৈ ফোনটো লগালোঁ অ অ ভালেই হ'ল ভালেই হ'ল দিয়া

অ বিচাৰিলেই হ'ব আৰু আমি দহগৰাকীমান হ'লেই হ'ব আৰু প্ৰথমতে অ অ অ ঠিক আছে মই হেৰি কি বুলি কয় বিচাৰি মেলি তোমালৈ মই আকৌ খবৰ দিম হা অ ঠিক আছে দিয়া